হেল্ল' হেৰি বাইদেউ অঁ হেৰি মোক চিনিতো পোৱা নাই কিজানি অঁ অঁ মই মানে কিবা হেৰি আপোনালোকৰ তাত হেৰি মাংস পায় ন মোৰ মানে ছাগলী মাংস লাগিছিল অলপ আৰু কইলাৰ ব্ৰইলাৰ দুটাই থাকে আছে ন অঁ হেৰি কয়লাৰটোৱে দিব মোক হেৰি তাৰমানে ল'ৰাটোৰ বাৰ্থডে আছিল পৰহি সেইকাৰণে কইলাৰ মাংসটো দছ কেজি দিব আৰু কিছুমানে আৰু কয়লাৰটো নাখায় নহয় তাৰ কাৰণে দুই কেজিমান ছাগলী মাংস দিব কইলাৰ এনে কেনেকে বিক্ৰী কৰে কইলাৰটো অঁ অঁ অঁ অঁ অঁ অলপ বেছি হৈছে নেকি খাচীটো অঁ অঁ অঁ এনেই হেৰি কাটি বিক্ৰী কৰিলে কেনেকে দিয়ে বা গোটাটো কেনেকে দিয়ে বা গোটা একে নে দামটো অঁ অঁ অঁ কাটিয়ে দিব দিয়ক অঁ কাটি মেলি দিব অঁ অঁ আৰু ছাগ ছাগলী মাংসটো দিলেও দুই কেজি দিব ভাল ভাল চাই দিব চাল তাল এইবিলাক নিদিব অঁ অঁ সেই তাৰমানে ভাল নাপায় ন কিছুমানে খায় আৰু হেৰি কৰিব তাৰমানে পৰহি হ'লতো পৰহি এতিয়া আপুনি ৰাতিপুৱা সাতটামান চাৰে সাতটা কিমান মানত পোৱাকে লাগিব কিন্তু তাৰমানে ৰান্ধনি আহিব আঠটামান বজাত আমাৰ তাৰমানে মানুহখিনি ব্যস্ত হৈ আছে এও নাই ঘৰত এই আহি পাবহি মানে পৰহি আহি পাবহে গতিকে আপুনি মানুহ হেৰি মাংসখিনি কাৰবাৰ হাতত পঠিয়াই দিব নহ'লে কেনেকে কি কৰে মুঠতে আমাৰ ঘৰটো ব্লক চকতে হয় ওদালগুৰি ব্লক চকত আমাৰ ঘৰ অঁ অঁ হ'ব বাৰু এইটো মিলাই দিম মই কিবা এটা মানুহজন আহিলে যোনে আহিলেও মই সেনেকে মিলাই দিম পইচা কথা চিন্তা কৰিব নালাগে আপুনি কিমান হেৰি হয় অঁ সেইটো তাকেতো অঁ অঁ সেইকাৰণেতো সেই হেৰিখিনি দিলে এনেকে হ'ব আৰু ঠিক আছে দিয়ক মই এবাৰ আকৌ লাগে হেৰি কৰিম অঁ ঠিক আছে দিয়ক অঁ অঁ দিয়ক অঁ